সেউজীয়া পৰি আৰু পৰিষ্কাৰ পৰিৱেশ আমাৰ প্ৰাণস্বৰূপ অৰ্থাৎ পৃথিৱীত জীৱকুল বৰ্তি থাকিবলৈ হ'লে সেউজীয়া পৰিৱেশ আৰু গছ গছনি নিতান্তই প্ৰয়োজনীয় সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি বহুতো পদক্ষেপ হাতত ল'ব পাৰোঁ বিশেষকৈ এক নম্বৰতে আমি গছ গছনিসমূহ কাটিব নালাগে আমাৰ প্ৰয়োজনত যদি আমি গছ গছনি কাটিবলগীয়া হয় তেন্তে আমি কটা গছজোপাৰ বিপৰীতে আৰু কেইবাটাও গছপুলি ৰোপণ কৰিব লাগে আমি অকল গছ গছনিসমূহ ৰোপণ কৰিলেই নহয় গছপুলিসমূহ আমি ৰোপণ কৰাৰ পাছত গছপুলিসমূহক আমি যত্ন ল'ব লাগে যাতে গছ গছনিসমূহ গৰু ছাগলী বা অন্যান্য জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে এই গছ গছনিসমূহ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব আমি গছ গছনি সুৰক্ষিত কৰি ৰাখিবলৈ লাগে কাৰণ গছ গছনিয়ে আমাৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে নিম গছ তুলসী গছ আদি বিভিন্ন ধৰণৰ ঔষধিযুক্ত গছে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰসমূহ নিৰ্মূল কৰাত সহায় সহযোগিতা কৰে নিম গছে ছাল পৰিষ্কাৰ কৰাৰ লগতে নিম গছৰ পাত খুন্দি আমাৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগ নিৰাময় কৰিব পাৰি দোণ বন মানিমুনি ভেদাইলতা বন জালুক আদিকে আদিৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ গছ গছনি গছ গছনিসমূহে আমাৰ দৈনন্দিন পৰিৱেশ সুৰক্ষাত বহুতো পৰি পৰিৱেশ সুৰক্ষাত বহুতো অৰিহণা যোগায় পৰ্যটন পৰ্যটন আমাৰ দৈনন্দিন জীৱনৰে এক অংগ বিশেষ পৰ্যটনে আমাৰ বিভিন্ন ধৰণৰ জ্ঞানৰ ভঁৰাল চহকী কৰি আহিছে পৰ্যটনে আমাৰ ওচৰৰ সেউজীয়া গছ গছনি বা নদ নদীসমূহ প্ৰভাৱিত কম কৰে কম বেছি পৰিমাণে প্ৰভাৱিত কৰা এই পৰ্যটনসমূহে আমি সজাগ হ'লেহে আমি এই পৰ্যটনৰ পৰা ক্ষতিৰ পৰিমাণ কমাব পাৰিম বিশেষকৈ আমাৰ ওচৰৰ নৈ বিল পৰ্বত পাহাৰ আদিলৈ বিভিন্ন ধৰণৰ পৰ্যটক আহে দেশ বিদেশৰ পৰা আদি কৰি ওচৰ চুবুৰীয়া বহুতো পৰ্যটকৰ দলে পৰ্যটনৰ সময়ত আহি পেলাইনি আমাৰ ওচৰৰ পৰিৱেশসমূহ লেতেৰা বা অপৰিষ্কাৰ কৰি থৈ যায় বিশেষকৈ খোৱা বাচন বৰ্তন অৰ্থাৎ কিছুমান প্লাষ্টিকৰ আৱৰ্জনা পেলাই পৰিৱেশ প্ৰদূষিত কৰে সেই আৱৰ্জনাসমূহ পেলা নদ নদীসমূহত যদি পেলাই দিয়া হয় তেনেধৰ তেনেহ'লে মাছ মাছকে আদি কৰি বিভিন্ন জলজ জীৱ জন্তুবোৰৰ ক্ষতি হয় তাৰোপৰি এই পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ মাটিত পেলাই থৈ গ'লে মাটিৰ ক্ষতি হোৱাৰ লগতে সেই মাটিৰ উৎপাদনৰ পৰিমাণ কম হয় এইসমূহ ৰোধ কৰিবলৈ আমি প্ৰাকৃতিকভাৱে আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব পাৰোঁ প্লাষ্টিকৰ সলনি আমি কলপাত বা অন্যান্য গিলাচ পচনশীল গিলাচ দ্ৰব্যৰ আদি কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ এনেদৰে আমি এই জীৱ জৈৱ বৈচিত্ৰ বা সেউজীয়া পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে বা সংৰক্ষণ কৰিব কাৰণে বহুতো পদক্ষেপ হাতত ল'ব পাৰি